নাগৰিকসকলক সুৰক্ষা দিবলৈ প্ৰথমে প্ৰশাসন ব্যৱস্থা নিকা কৰাৰ ওপৰত চৰকাৰে গুৰুত্ব দিয়া উচিত ৰাজ্যৰ লগতে দেশৰ ভিতৰ চৰাৰ শান্তি বজায় ৰাখে আৰক্ষী বিভাগে গতিকে আৰক্ষী বিষয়াৰ লগতে কনিষ্টবলসকল কৰ্মোদ্যমী লগতে দুৰ্নীতিমুক্ত হোৱাতো দেশৰ শান্তি ৰক্ষাৰ বাবে অত্যন্ত জৰুৰী আৰু তাৰ ওপৰত চৰকাৰে তেওঁলোকক উপযুক্ত প্ৰশিক্ষণ দিয়া উচিত লগতে অপৰাধৰ হাৰ নিয়ন্ত্ৰণ কৰিবলৈ প্ৰথমতে বিচাৰ ব্যৱস্থা ক্ষিপ্ৰতৰ কৰি তুলিব লাগে আমাৰ দেশত অপৰাধী আইনৰ সুৰুঙাৰে সৰকি যাব পাৰে কিয়নো দেশৰ বিচাৰ ব্যৱস্থা অত্যন্তই লেহেমীয়া সেয়ে মই ভাবোঁ পোন প্ৰথমে ন্যায়ালয়ৰ কাৰুকাৰ্যত কিছু সংশোধনীৰ প্ৰয়োজন আছে তাৰ পিছতহে দেশৰ শান্তি ৰক্ষাৰ কথা আমি ভাবিব পাৰিম আৰু নাগৰিকসকলে শান্তি ৰক্ষাৰ ক্ষেত্ৰত মোকাবিলা কৰিব পাৰিম